লগৰ লগত ভাল লাগে বাইক চলাই কাৰণ কি কাৰণে যে লগৰ লগত গ'লে মানে কিবা এটা মাইণ্ডটো ভাল লাগে এনেও লগৰ লগত ফুৰি ভাল লাগে য'লে হওক গৈ ভাল লাগে অলপ সময় কটাই ভাল লাগে বন্ধুখিনিৰ লগত আৰু বাইকত বেষ্ট মানে ছ'ল ছ'ল' বাইকতকৈ মানে মই গ্ৰুপত ৰাইড কৰি বেছি ভাল পাওঁ কাৰণ কি কাৰণে বাইক চলাই যোৱা এটা এক্সপিৰিয়েঞ্চটোৱে বহুত বেলেগ গাড়ীত গ'লে মানে ট্ৰেফিক জাম য'তে ত'তে ৰাস্তা বেয়া সেইখিনি থাকেই ত' বাইক লৈ গ'লে মানে কি হয় একদম বিন্দাছ ট্ৰেফিকো প্ৰব্লেম নাই ক'তো হেৰি নাই গাঁত গোটো ইমান টেনশ্যন ল'ব নালাগে সৰু ৰাস্তা গলি মাজেদিও পাৰ হৈ যাব পাৰি সেইটো কাৰণে বাইক চলাই ভাল লাগে বিশেষকৈ মোক কি বাইক মানে কি আৰু যিকোনো বাইক হ'লেও হ'ল যে এইখন বাইকে ভাল লাগে চলাই সেইটো কথা নহয় চলাই ভাল পোৱা মানুহে এনেও যিকোনো বাইক হ'লেও চলাই ভাল পাব যোনে ৰাইড কৰে প্ৰপাৰলি আৰু হেলমেটটো লাগে হেলমেটটো হ'লে ভাল নিজৰ ছে'ফ মানে গোটেই ফেমিলিটো ছে'ফ ন ত' হেলমেটটো লাগে বা হেলমেট পিন্ধিবই লাগে যিকোনো মটৰচাইকেল চলোৱা মানুহৰ কাৰণে হেলমেট মাষ্ট বি